অ' দাদা এইটো যোৰহাটৰ এ পি ডি চি এল ত লাগিছেনে অ' হয় অ' মই আপোনাক কথা এটাৰ কাৰণে ফোন কৰিছিলো মানে মোৰ মে' মাহৰ আপোনাৰ এই বিলখনৰ হেৰাই থাকিলে বিলখন চো মোক এটা ডুপ্লিকেট ক'পি এটা লাগিছিলে মানে দৰকাৰ আছিলে আৰ্জেণ্ট

অ' তাকেই মই আগ আছিলে মানে আগত মই গোটাই গৈছিলো আগৰ ক'পিবোৰ একেলগে থৈছিলো গোটেইখিনি হেৰাই থাকিলে অ' তাৰ পা এতিয়া মোক মানে দৰকাৰ হৈছিলে অ' আপোনালোকৰ তাত যাব লাগিব ন অফিচত কিমান মান বজাত যাব লাগিব বাৰু এনে

অ' কাইলৈ আপুনি থাকিব নহয় অফিচলৈ আহিব নহয় কেইটা বজালৈকে মান কেইটা বজালৈ অফিচটো খোলা থাকিব অ' অ' অ' আচ্ছা মই নগ'লে কেনেবাকৈ হ'ব পাৰিবনে নগ'লে মানে দিব পাৰিব নেকি আপুনি বা অনলাইন বা কিবা হোৱাটছএপ কৰি ক'পিটো যদি মানে নগ'লে হয় মানে তেতিয়া যদি নগ'লে হয় আপুনি অনলাইন কৰি দিব পাৰে নেকি অ' যাব লাগিব ন আচ্ছা যাম বাৰু মই অ' মই আপোনাৰ বিলতোটো বিলতো বাৰু মই মাহে মাহে ক্লিয়াৰ দিওঁ এমাহো মানো গেপ থোৱা নাই বাৰু বিল একদম পুৰা মাহটো মই ক্লিয়াৰ কৰি থওঁ হয় অ' অচ্ছা আচ্ছা অ' নহ'লে আপুনি কাম এটা কৰিব পাৰিব আপুনি নহ'লে এটা কাম কৰিব ক'পিতোটো চাগে আপুনি আনি পেলাই নি আপুনি নিজৰ এটা আপুনি লৈ আনিব পাৰিব নহয় লৈ আনি আপোনাৰ ওচৰতে থৈ দিব নহ'লে মোৰ মানে মোৰো কাম থাকে ন তো সেইটো কাৰণে টাইমতো মিলাবলৈ অকণমান দিগদাৰ হৈ যায় আপুনিয়ো সেইটো কাৰণে ক'পিটো আনি পেলাই নি থৈ দিব তাৰপা মই সন্ধিয়া টাইমত লৈ আহিম নহ'লে

পাৰিব অ' ঠিক আছে আনি আপুনি আনি থৈ দিব তেতিয়া মই সন্ধিয়া টাইমত যাম আপোনাৰ ওচৰত ঠিক আছে দিয়ক ঠিক আছে অ'